হয় প্ৰাণজিত বৰা হয়নে হয় মই আপোনাৰ বিতোপন বৰাই ক'লোঁ হয় মই মানে দিল্লীত মই দিল্ অঁ অসমীয়াই হয় মই দিল্লীত থাকোঁ তো গতিকে মই আপোনাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানখন চাব বিচাৰিছোঁ মানে আপুনি পাৰিব নহয় হয় আপুনি কিহত আমি আপোনাৰ চাৰিজন যাম বাৰু হয় আপুনি হয় হয় ঠিক আছে বাৰু বাকী আপোনাৰ কিমান ল'ব মানে পইচাটো এহাজাৰ টকাকৈ ন হয় ঠিক আছে বাৰু হয় আহিছোঁ কিন্তু মই আপোনাৰ বিশ্বনাথ চাৰিআলি বিশ্বনাথ ঘাট চাবলৈ গৈছিলোঁ ভাল লাগিল বাৰু জেগাকণ চাই হয় হয় এইবাৰ মানাহ প্ৰথম যাম মানে

হয় হয় হয় ঠিক আছে বাৰু এনে তাত হাতীত ঘূৰিব পৰা ব্যৱস্থাটো আছে নাই বাৰু হয় ঠিক আছে দেৰি হয় ন হয় হয় হয় এনেই আপোনাৰ কেতিয়ামানে গ'লে তাত ভাল হ'ব বাৰু চাবলৈ ভালে আছে ন হয় হয় ঠিক আছে হ'ব বাৰু